মই যেতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ যাওঁ তেতিয়া মোৰ বেণ্ডৰ সম্পূৰ্ণ সহযোগিতা মোৰ লগত থাকে কিয়নো তেওঁলোকৰ অবিহনে মই সংগীত পৰিৱেশন কৰাটো কোনোপধ্যেই সম্ভৱ নহয় হয় সম্ভৱ হয় যদি মই অকলেই গানটো গাওঁ তেওঁলোকৰ অবিহনে কিন্তু এটা বেণ্ড বা মিউজিকৰ অবিহনে এটা গীত যিমান সুন্দৰ হয় কিন্তু লগত যদি সেই মিউজিক বাজে গানটো আৰু বেছি সুন্দৰ হৈ উঠাত সহায় হয় সেইবাবে মই যেতিয়া অনুষ্ঠানত গীত পৰিৱেশন কৰোঁ বিভিন্ন ধৰণৰ তেতিয়া তেওঁলোকে মোৰ গীতৰ তালে তালে তেওঁলোকেও সমানে সহযোগিতা কৰে তেওঁলোকক মই ক'ত ৰখিব লাগে কোনখিনিত কি ধৰণে কৰিব লাগে তেওঁলোকক মই ইংগিত দিওঁ তেওঁলোকে সেই বস্তুটো বুজি পায় আৰু তেওঁলোকৰ এশ শতাংশই সহযোগিতা থাকে আমি প্ৰত্যেকজনে প্ৰত্যেকজনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ যিহেতু মই গান গোৱাৰ লগত তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা থাকে আৰু তেওঁলোকে বজোৱাৰ ওপৰতো মই চকু দিব লগা হয় কাৰণ তেওঁলোকে যদি বজাই থাকে আৰু মই যদি নিজৰ মতে গান গাই গৈ থাকোঁ তেতিয়া কেতিয়াও সেই অনুষ্ঠানটো সুন্দৰ হোৱাত সহায় নহয় ময়ো তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হয় তেওঁ মোৰ ল মোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে কিয়নো গীতটো গাওঁতে কেৱল গীতটো গোৱাই নহয় তাৰ তাল মান লয় সকলো ধৰণৰ কথা থাকে ক'ত ৰখিব লাগিব ক'ত মই এৰিব লাগিব মিউজিকৰ কোনখিনিৰ পিছত মই গীতটো ধৰিব লাগিব সেইবোৰ বিভিন্ন ধৰণৰ কথা থাকে আৰু অনুষ্ঠানটো কৰি থকাৰ সময়ৰ মাজতেই নহয় অনুষ্ঠানটো কৰিবলৈ যাওঁতে আমি যিটো যাত্ৰা কৰোঁ ধৰি লওক মোৰ ডিব্ৰুগড়ত এটা অনুষ্ঠান আছে সেই মূহুৰ্ততেই নহয় মই মোৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পৰ্যন্ত সেইখিনিও তেওঁলোকৰ লগত মই ভাল ব্যৱহাৰ কৰিব লাগিব তেওঁলোকেও মোৰ লগত ভাল হৈ থকিব লাগিব যদি আমি কিবা ক্ষেত্ৰত তৰ্কা তৰ্কি হৈ যদি আমি মাত বোল নকৰোঁ কিন্তু গৈ যদি আমি আকৌ অনুষ্ঠান কৰিব লগা হয় তেতিয়া হয়তো তেওঁলোকে তেওঁলোকৰ নিজৰ মতে বজাই থাকিব ময়ো মোৰ নিজৰ মতে বজাই থাকিম আমাৰ মাজত সেই সহযোগিতাটো নাথাকিব বজাব লাগে কাৰণে বজাই থাকিব ময়ো গাব লাগে কাৰণে গাই থাকিম বা মই যদি হাণ্ড্ৰেড পাৰচেন্ট ডেডিকেশ্য়ন দি গানটো গায়ে থাকোঁ কিন্তু তেওঁলোকৰ মোৰ লগত ভালদৰে মাত বোল নোহোৱাৰ বাবে তেওঁলোকে এনেই বজাই আছে তেতিয়া মই ভালদৰে গীতটো পৰিৱেশন কৰিব নোৱাৰিম মোৰ মনত এটা খোকোজা ভাৱ থাকিব মই তেতিয়া সুন্দৰভাৱে গীতটো পৰিৱেশন কৰিবলৈ সক্ষম নহয় সেইবাবে কেৱল অনুষ্ঠানটো পৰিৱেশন কৰাৰ সময়তে তেওঁলোকৰ লগত মই সহযোগিতা আগবঢ়ালে নহ'ব অনুষ্ঠানটো কৰিবলৈ যাওঁতে বা অনুষ্ঠানৰ বাহিৰৰ সময়খিনিতো তেওঁলোকৰ লগত মোৰ এশ শতাংশই সহযোগিতা থাকিব লাগিব